অঁ হেৰি চেৰিকালচাৰত ছাৰ হয়নে বাৰু অঁ হেল্ল' এক মিনিট ৰওক মই পম্পী পম্পী বৰাই কৈছোঁ অঁ এই পলু পুহিছিলোঁ মানে কিন্তু হেৰি গছ হেৰি মৰি গৈছে মানে কি কাৰণে সেইকাৰণে জানিবৰ কাৰণেহে ফোন কৰিছিলোঁ অঁ নহয় গছৰ পৰা হেৰি গছত থাকোঁতেই মৰি গৈছে অঁ অলপ মকৰা জালৰ নিচিনা জাবৰ নিচিনা হয় বাৰু চাফা কৰিলেও মানে আকৌ হৈ যায়

অঁ এক অঁ এক ডেৰমাহ লাগিব অঁ অঁ তাকে কৰি চাওঁচোন বাৰু অঁ সুবিধা পালে ফোন কৰিম হয়